বিছ জানুৱাৰী ঊনৈছশ বিছ পাঁচ জুন দুহেজাৰ এক বিছ চেপ্তেম্বৰ দুহেজাৰ পাঁচ পোন্ধৰ আগষ্ট দুহেজাৰ সাত দুই অক্টোবৰ দুহেজাৰ তিনি